অসমীয়া সাহিত্য জগতৰ কেইবাগৰাকীও লেখক বা কবিয়ে মোৰ প্ৰিয় তাৰে ভিতৰত মোৰ প্ৰিয় অসমীয়া লেখিকা বা কবি হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী তেখেত এগৰাকী সফল গল্পকাৰ উপন্যাসিক আৰু কবি আৰু তেখেতে তেৰ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা কৰিছিল ঊনৈছশ পচপন্ন চনত কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত হোৱা নতুন অসমীয়াৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল মামনি ৰয়ছম গোস্বামীয়ে ঊনৈছশ বাসষ্ঠি চনত তেওঁৰ প্ৰথম গল্প সংকলন চিনাকী মৰম প্ৰকাশ পায় তেখেতে ৰচনা কৰা উপন্যাসবোৰ হ'ল চেনাবৰ সুৰ নীলকণ্ঠী ব্ৰজ অহিৰণ মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস তাৰে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস গ্ৰন্থৰ বাবে ডক্টৰ গোস্বামীয়ে ঊনৈছশ বিয়াশী চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তেখেত মোৰ প্ৰিয় লেখিকা কাৰণ তেওঁ বাস্তৱ জীৱনৰ ঘটনা পৰিঘটনাকে কাহিনীৰ মাজেৰে উপস্থাপন কৰাৰ সমান্তৰালকৈ বিষয়বস্তুৰ নতুনত্ব গাম্ভিয্য় সমাজৰ কু সংস্কাৰ নাৰীৰ বিভিন্ন সমস্যা সমাজৰ ভণ্ডামি দুখীয়া সমাজৰ যন্ত্ৰণা তথা অৰ্থনৈতিক দুৰৱস্থাৰ বিষয়ে বৰ্ণনা কৰা মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ কথনশৈলীয়ে তেওঁৰ লিখনিবোৰক এক অনন্য মাত্ৰা প্ৰদান কৰিছে তেখেতৰ উপৰিও আন এগৰাকী মোৰ প্ৰিয় কবি হৈছে হীৰেণ ভট্টাচাৰ্য অসমীয়া কবিতাপ্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম হ'ল হীৰুদা আৰু হীৰেণ ভট্টাচাৰ্য অসমৰ এগৰাকী খ্যাতিসম্পন্ন কবি তেখেতৰ দ্বাৰা ৰচিত মুঠ তেৰখন অসমীয়া ভাষাত কবিতাপুথি প্ৰকাশ পাইছে আৰু আৰু বাঙালী ভাষাটো দুখনকৈ কবিতাপুথি অনুদিত হৈছে আৰু ইয়াৰ ওপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাততো তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে আৰু তেখেতে উনৈছশ বিৰান্নব্বৈ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম ৰ'দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাকৰণ কৰা হৈছে আৰু এই দুগৰাকী কবি বা লেখিকাৰ উপৰিও আন কেইগৰাকীমান লেখি লেখক বা কবিতা কবিও মোৰ প্ৰিয় তাৰ ভিতৰত হৈছে নৱকান্ত বৰুৱা চৈয়দ আব্দুল মালিক নলিনীবালা দেৱী হিৰেণ গোহাঁই ৰীতা চৌধুৰী অনুৰাধা শৰ্মা পূজাৰী ৰঘুনাথ চৌধুৰী বিৰিঞ্চি কুমাৰ বৰুৱাকে আদি কৰি তেওঁলোক সকলোৱে মোৰ প্ৰিয় আৰু তেখেতসকলৰ লিখনীৰ পৰা আমি বহুতো নজনা কথা জানিব পাৰোঁ সেয়েহে মোৰ এই আটাইকেইগৰাকী কবি বা লেখকেই মোৰ প্ৰিয়